আমাৰ অঞ্চলৰ ভাল ফল বুলি ক'লে আমি আম কঁঠাল জলফাই বগৰী আমলখি কৰ্দৈ কাজীনেমু গোলনেমু আদি ক'ব পাৰোঁ এইবোৰৰ গুণাগুণো বেলেগ আৰু আমি সময়ৰ সোৱাদো বেলেগ এইবোৰ সময়ত আমি খাওঁ আম আম পকিলে খাওঁ আৰু কেঁচা আম কিছুমান আমি শুকুৱাই থৈ দিওঁ আৰু সেইবোৰৰ পৰা আচাৰ বনাওঁ ঠিক তেনেকৈ বগৰীও ছিজনত খাওঁ বাকী যিবোৰ আমি শুকুৱাই থওঁ সেইবোৰ সময়ত আচাৰ বনাওঁ আৰু কেতিয়াবা শুকুৱাই থোৱাবোৰ গুড়ি কৰি থওঁ থওঁ সেই গুড়িখিনি গৰমকালি আমি চৰ্বত হিচাপে খাব পাৰোঁ আৰু আমলখি আমি খাওঁ আমলখি বহুত গুণাগুণ আছে কিছুমান কেতিয়াবা খাওঁ কেতিয়াবা তাৰ আমি খুন্দি লৈ পিনি মূৰত লগাওঁ আৰু এইবোৰ আমি কেতিয়াবা বজাৰত বিক্ৰী কৰিব পাৰোঁ আমলখিৰ পৰা আচাৰ বনাবও পাৰোঁ এইপিনে আহিলে আকৌ জলফাই জলফাই খাবও পাৰোঁ এইপিনে শুকুৱাই থ'ব পাৰোঁ তাৰ কেতিয়াবা শুকুৱাইও পিনিও আচাৰ থ'ব পাৰোঁ কেতিয়াবা বইল কৰিও আচাৰ থ'ব পাৰোঁ আৰু কেতিয়াবা আমি সেইবোৰ আচাৰ বনাই বজাৰত বিক্ৰী কৰিব পাৰোঁ আৰু ঠিক কৰ্দৈ কৰ্দৈ আমি খাওঁ সময়ত আৰু সেইবোৰ বেমাৰ আজাৰ কাৰণে খালেও ভাল হয় তাৰ ৰসটো এইপিনে আকৌ ৰবাব টেঙা টেঙা আহিলে ৰবাব টেঙা আমি নিজে ঘৰতো খাওঁ আৰু বজাৰত তাৰ পৰিমাণ বেছি হ'লে বিক্ৰী কৰোঁ কাজীনেমু কাজীনেমু আমি খাবও পাৰোঁ বজাৰত বিক্ৰী কৰোঁ সেইবোৰ হোটেলত দিব পাৰোঁ হোটেলতো বহুত বিক্ৰী হয় আৰু ঠিক তেনেকৈ গোলনেমু আহিলে গোলনেমুও বহুতো বেমাৰ আজাৰ লাগে গোলনেমু যেতিয়া পকে সেইটো আমি নিমখত গেলাই থওঁ আৰু তেতিয়াই সেইবো পেটটো অলপমান বেয়া হ'লে তাৰ অলপমান খাই দিওঁ ভাল হয়